এই সাঁতোৰাটো ভাল আৰু দেই সাতুৰিলে মানে ভাল হয় মানে এনেকুৱা বুকু ধুপ ধুপনি এনেকুৱাবোৰ সাঁতুৰিলে পানীত জোবোৰা খালে মানে ভাল আমি ক'ত ক'ত সাঁতুৰিছিলোঁ আগতে কালিয়নী নদীত সাঁতুৰিছিলোঁ তাৰমানে নাই নদীত সাঁতোৰোঁ আমি একদম বুৰ মাৰি দিওঁ আমাৰ মা দেউতাই যে খেদিলে মানে আমি নদীতহে ধামকৈ পৰি দিওঁ আৰু ইফালৰ পৰা ইফালে ওলাই যাওঁগৈ আমি তাৰমানে ভয়েই নকৰোঁ আৰু নদীত সাঁতুৰিবলৈ এতিয়া আমি তেনেকৈ সেইকাৰণে আমি এতিয়া ইমান বয়সলৈকে কাম কৰি ভাত খাব পাৰি আছোঁ কাই পাত ছিঙিছোঁ কিবা এটা কৰিছোঁ আমি তেনেকৈ খাই আছোঁ আজিকালিবোৰে বোৱাৰীবোৰে কি কৰে অকণমান কাম কৰিলে বোলে মোৰ ভাগৰহে লাগিছে এতিয়াতো বোৱাৰীবোৰে কাম কৰি খাবই নোৱাৰে আমি নদীত সাঁতুৰি সাঁতুৰি তাৰমানে বুকুৰ হেৰি বহুত নদীত সাঁতুৰিলে মানে তাৰমানে হেৰিটো ভাল হৈ যায়